আঠাইছ অক্টোবৰ দুই হজাৰ ন বাৰ জুলাই ঊনৈছশ নিৰান্নব্বৈ আঠাইছ ডিচেম্বৰ দুই হাজাৰ একত্ৰিছ মে' দুই হাজাৰ বাৰ বাইছ জুন দুই হজাৰ পাঁচ